মই নগাঁৱৰ ঢেকাইপতী শংকৰ বস্ত্ৰালয়ৰপৰা শাৰী এখন কিনিছিলোঁ কিন্তু শাৰীখন গৰমত পিন্ধিবলৈ ইমানেই ভাল ইমানেই কোমল ইমান ভাল লাগিছে পিন্ধি কিন্তু গৰমটো অনুভবেই নহয়